হেল্ল' দাদা আপুনি কোন জেগাত আছে বাৰু মই যোৰহাট ৰৰৈয়াৰ পৰা কৈ আছোঁ কাইলৈ আপুনি মোক বাছ ষ্টেণ্ডত থৈ আহিব পাৰিবনে অঁ ঠিক আছে আপুনি কাইলৈ ৰাতিপুৱা সাত বজাত মোক লৈ যাবহি